হেল্ল' ছাৰ ছাৰ এইটো মৌজাদাৰ অফিচত লাগিছেনে মই এই হীৰক বৰা আমি পানী পানীগাঁও পানীগাঁও ছাৰ মোৰ ভাগৰ মানে হেৰি মাটি অকণ মানে চৰকাৰী হৈ আছে তাকে ম্যাদি কৰিব বিচাৰিছোঁ তাকে আপোনাৰ সহাঁৰি এটা বিচাৰিছিলোঁ মোৰ ঘৰটো হ'ল পানীগাঁও লে লখিমপুৰ ডিষ্ট্ৰিক্ট পানীগাঁও তাতে সেয়াই আৰু অঁ ম্য়াদি কৰিব বিচাৰিছোঁ খাজানা মই মই দুহেজাৰ দছমান দছ চনৰ পৰাই দি আছোঁ দি দি আছোঁ দি আছোঁ তাৰ আগত মানে আমাৰ অঁ

খাজানাত মোৰ দেউতাৰ নাম আছে

বৰগাঁও অঁ পাওঁ পাওঁ অঁ অঁ আচ্ছা

ছাৰ আপোনাক মই কাইলৈ কেইটা বজাত লগ পাম বাৰু জেগাকণ অঁ তাতে তাতেই বেয়া নহ'ব বাৰু দেই চাইও আহিম অলপ তাকে অঁ ছাৰ

হ'ব ছাৰ অঁ ছাৰ ধন্য ধন্যবাদ দেই আপুনি মোৰ কলটো ৰিচিভ কৰাৰ কাৰণে অঁ ছাৰ হ'ব অঁ